আমাৰ গাঁৱৰ স্কুলবিলাক আগতে স্কুলবিলাকত আগতে বেঞ্চ ডেক্সৰ কোনো প্ৰয়োজন নাই ঘৰৰপৰা ঢাৰি বস্তা আদি লৈ গৈ ল'ৰা ছোৱালীয়ে শিক্ষা লাভ কৰে যিহেতু আমিও সেনেকুৱা ধৰণেই পঢ়ি এই পৰ্যায় পালোঁহি কিন্তু কিতাপ পত্ৰও নিদিয়ে আজিকালি কিতাপ পত্ৰ দিয়ে কাপোৰ কানি দিয়ে আৰু খোৱা খাদ্যও যোগান দিয়ে চৰকাৰে সপ্তাহত সাত দিনেই ভাত দিয়ে সাতদিন মাংস দিলে এদিনা হেৰি চয়াবিন দিছে এদিন কণী দিয়ে এদিন আকৌ শাক পাচলি দিয়ে এইধৰণে নিৰামিষ দুদিন তিনিদিন দি সপ্তাহটো সম্পূৰ্ণ কৰে আৰু চৰকাৰে পানী ইমান ধুনীয়া পদ্ধতিৰে যোগান ধৰে আগতে আমি নাদৰ পানীয়ে খাওঁ অৱশ্যে তথাপিতো বেমাৰ আজাৰ নাই এতিয়া কিন্তু বহুত বেমাৰ আজাৰ নানা ধৰণৰ বেমাৰ আজাৰ ল'ৰা ছোৱালী হয় চৰকাৰে যিমান পদক্ষেপ লৈছে যদিও ল'ৰা ছোৱালী বেমাৰে এৰা নাই আৰু য'ত ত'ত পায়খানা কৰিব নালাগে লেট্ৰিন টয়লেট আদি সকলো ধৰণৰ যোগান চৰকাৰে ধৰি স্কুলবিলাক উন্নতিৰ পথত আগবঢ়াই লৈ গৈছে

কিতাপ ইউনিফৰ্ম আদি আদি আজিকালি কিতাপ ইউনিফৰ্মৰ প্ৰতাপত আলমাৰি ভৰ্তি হৈ থাকে সেই কিতাপ ফলি হেডমাষ্টৰণীয়ে ধুনীয় ধুনীয়াকৈ বিতৰণ কৰি চৰকাৰে ফ্ৰীকৈ দিয়েহি সেই সকলোবিলাক কিন্তু আগতে সেইবোৰ একো নাছিল এটি এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত বেছি উন্নতি কৰিব লাগে